অঁ ভাইটি ব'লা আৰু কিমান ৰখিবা ত্ৰিবেণী হলতেই যদি ইমান ৰখা আৰু আগতো মানুহ পাবা দিয়া ব'লা ব'লা যাওঁ ব'লা আমাৰ আৰু বেলেগ কামো আছে যে মই এতিয়া বি জে হস্পিতেল পাওঁগৈ মানে মিছন চাৰিআলিৰ ট্ৰেফিক জামটোত ত' ফচিবলৈ আছেই মই বেমাৰীক তাত গৈ খোৱাই বোৱাই ডাক্তৰৰ লগত কথা পাতিব লাগিল তাৰপিছতো ত' আকৌ মই ঘূৰি আহিবও লাগিব ঘৰতো মোৰ কাম বন আছে নহয় ঘৰৰ মানুহকো খোৱা বোৱা দিব লাগে ঘূৰি আহোতেও মই মিছন চাৰিআলিত ফচিম হ'ব আৰু ব'লা ব'লা তুমি আকৌ আগত আগত মানুহ পাবা দিয়া ইয়াতে ৰখি থাকিব নালাগে ব'লা ব'লা যাওঁ ব'লা